পৰম্পৰাগত অনুষ্ঠানত যেতিয়া নৃত্য পৰিৱেশন কৰা হয় তেতিয়া নৃত্যশিল্পীসকলে যোনটো সংস্কৃতিৰ লগত জড়িত গীত বাছনি কৰি লয় সেই গীতৰ লগত জড়িত পৰম্পৰাগত সাজসমূহ পৰিধান কৰে যিদৰে অসমীয়া যদি বিহু নাচে বিহু বিহুৰ সাজ পোছাক বা ৰাভা নৃত্য কৰিলে ৰাভাসকলৰ সাজ পোছাক বা মিচিংসকলৰ যদি কোনোবা গীতত নৃত্য পৰিৱেশন কৰে তেতিয়া মিচিং সম্প্ৰদায়ৰ যি সাজ পোছাক থাকে তেনেধৰণৰ সাজ পোছাক পৰিধান কৰে বা এনেকুৱা বাগানীয়া সম্প্ৰদায়ৰ যদি কিবা ঝুমুৰজাতীয় নৃত্য পৰিৱেশন কৰে তেতিয়া তেওঁলোকৰ সম্প্ৰদায়ৰ লগত জড়িত বিভিন্ন সাজ পোছাক আ অলংকাৰ আদি পৰিধান কৰে আৰু এই পৰম্পৰাগত অনুষ্ঠানসমূহত নৃত্যশিল্পীসকলে সাজ পোছাকত শালীনতা বজাই ৰাখি পৰিধান কৰে আৰু নৃত্যশিল্পীসকলে পৰম্পৰাগত কাপোৰ বুলিবলৈ বিশেষভাৱে অসমীয়া যদি বিহুটোৰ কথাকেই কোৱা হয় বিহুৰ ক্ষেত্ৰত নৃত্যশিল্পীসকলে মহিলা নৃত্যশিল্পীসকলে মুগাৰ কাপোৰ পৰিধান কৰে মুগাৰ মেখেলা মুগাৰ ৰিহা আৰু ৰঙা ব্লাউজ পৰিধান কৰে তাৰ উপৰি গহণা বুলি বুলিবলৈ অসমীয়া পাতসোণৰ গহণা ঢোলবিৰি জোনবিৰি গলপতা হাতত গামখাৰু কাণত থুৰীয়া আদি পৰি পৰিধান কৰে তাৰ উপৰি খোপা বান্ধে খোপা বান্ধি খোপাত বিভিন্ন ধৰণৰ ফুল বিশেষভাৱে কপৌ ফুল ভাটো ফুল তগৰ ফুল আদি লগায় হাতত জেতুকা লগায় ঠিক সেইদৰেই নিজকে সজাই পৰাই বিভিন্ন সাজ পোছাক কৰি পেলাই নৃত্য প্ৰদৰ্শন কৰে